বাদ্যযন্ত্ৰ মই তেনেকৈ কোনো বাদ্যযন্ত্ৰ নবজাওঁ আচলতে শিকা নহ'ল নাজানো বুলিয়েই ক'ব লাগিব তেনেকুৱা দক্ষতা নাই আৰু বজাবলৈ বুলি ক'লে বা শিকিবলৈ ক'লে মই হাৰমনিয়াম কিবৰ্ড বা আৰু চেতাৰ এইবিলাকৰ প্ৰতি ধাউতি আছে বজাবলৈ সৰুৰ পৰাই ইচ্ছা আছিল কিন্তু তেনেকুৱা সুবিধা নোপোৱাৰ নহ'ল বাবে শিকাও নহ'লে সুবিধা নাপালোঁ আচলতে যি নহওক মই শিকিবলৈ হ'লে বা বজাবলৈ বিছাৰিলে মই কিবৰ্ড চেতাৰ হাৰমনিয়াম সেইবিলাকেই বজাৰ বজাব বিচাৰিম বা ইচ্ছা আছে